গৰু ছাগলী মই বৰ ভালপাওঁ গৰু ছাগলী কুকুৰ মেকুৰী মোৰ নাম আছে গৰুজনী এজনীৰ নাম কলি গৰু এজনীৰ নাম বগী গৰু তেনেকৈ মাতোঁ আৰু বাৰিষা হ'লে তেহেঁতক আঁঠুৱা তলত সোমোৱাই থওঁ খৰালি আকৌ আঁঠুৱা তলত নুসোমোৱাওঁ আঁঠুৱা খুলি থওঁ তেহেঁতক সেই পাচলি চাচলি বাকলি চাকলি থাকিলে ছাগলী আৰু গৰুলৈ থৈ দিওঁ গধূলি হ'লে সোমোৱাব সময়ত তেহেঁতক দি দিব লাগে মাতিব লাগে ছাগলীকো কলিছে বুলি মাতিলে চেঁকুৰী আহে আৰু বগীজনীক বগী বুলি মাতিলে চেঁকুৰী আহে গৰুকেইটাও তেনেকৈয়ে মাতোঁ চেঁকুৰী আহে আহি দানাকণ খাব খাই পেলাই নিজৰ নিজৰ জেগাত সোমাই ৰৈ দিব বান্ধিম আৰু আৰু কুকুৰ তেনেকৈ বাবু বুলি মাতিলে বাবু বুলি মাতিলে চেঁকুৰী আহিব আহি পেলাই ভাতকেইটা তেহেঁতৰ জেগা আছে ভাত দিয়া জেগাত ভাতকেইটা পেলাই দিলোঁ একদম মানুহৰ মুখলৈ চাই থাকিব কেতিয়া দিব যিগতে একেবাৰে মানুহে মতা দি একদম চিঞৰিব ভাতকেইটা দিলোঁ খালে গুচি গ'ল মেকুৰীও তেনেকৈ ফুচি বুলি মাতোঁ ফুচি আহ বুলি ক'লে একদম চেঁকুৰী আহিব আহিম ভাতকেইটা মাছৰ কাঁইট চাঁইত থাকিলে ভাত তেহেঁতক দিবলৈ নাপাওঁৱে তাইক তাই অকণমান আগতীয়াকৈ মোটকৈ আগত হৈ পেলাই নিজৰ জেগাকণত ৰৈ দিয়েগৈ হৈ তেনেকৈ দি থৈ আহোঁ আহি তেহেঁতে খায় তেনেকৈয়ে মোৰ কুকুৰ মেকুৰী ছাগলী গৰু বৰ ভালপাওঁ ছাগলী পুহিও ভালপাওঁ ছাগলী সেইদৰে তেনেকৈ এৰাল দিবগৈ লাগে গৰু এৰাল দিব লাগে নিজে সেইখিনি প্ৰতিপাল কৰি কৰি থাকোঁ আৰু গধূলি হ'লেও তেহেঁতক সোমোৱাবৰ সময়ত তেহেঁতে হেম্বেলিয়াই দিব সোমোৱাব লাগিব ছাগলীও তেনেকৈ ভাল লাগে সেইবোৰকে কৰোঁ আৰু